আঁঠুৰ বিষ ভাল কৰিবৰ বাবে আমাৰ গাঁৱত কিছুমান জনপ্ৰিয় ঘৰুৱা প্ৰতিকাৰৰ ব্যৱস্থা আছে আমি আগৰপৰাই দেখি আহিছোঁ বা আমাৰ আইতাহঁতে ব্যৱহাৰ কৰিছিল আমিও বৰ্তমান ব্যৱহাৰ কৰোঁ কেঁচা হালধি পিচি তাৰ লগত ছাগলীৰ কেঁচা গোবৰ মিক্স কৰি কলপাতত বান্ধি আঁঠুত লগাই থ'লে আঁঠুৰ বিষ ভাল হয় ঠিক সেইদৰে কিছুমান লতাজাতীয় সামগ্ৰী পিচি আঁঠুত বান্ধি থ'লেও আঁঠুৰ বিষ ভাল হয় নিমখ বালি আদি ভাজিও আঁঠুত সেক দিলে আঁঠুৰ বিষ ভাল হয় আকন গছৰ পাত সেকিও তাৰ গৰম ভাপ আঁঠুত দিলে আঁঠুৰ বিষ ভাল হয় এইদৰে নানান ধৰণৰ প্ৰতিকাৰৰ ব্যৱস্থা আমাৰ গাঁওবোৰত প্ৰচলিত হৈ আছে